আমাৰ ৰাজ্যৰ শিল্পকলাসমূহ শি ক শিল্পকলাসমূহৰ বিষয়ে ক'বলৈ গ'লে ধৰক আমাৰ মুগাপলু পাটপলু পৰা যিটো আমাৰ এৰী সূতা বা মুগা সূতা তৈয়াৰ হয় তে লগতে আমাৰ অসমত যিটো কাঁহ পিতলৰ আমাৰ কাৰখানা আছে মুখা শিল্প আছে এনেকৈ ধৰণৰ ধৰক বহুত ধৰণৰ কিছুমান শিল্পকলা আছে যিবিলাক শিল্পকলাক লৈ আমি আমাৰ ৰাজ্যখন বহুত গৌৰৱ অনুভৱ কৰোঁ গৌৰৱ অনুভৱ কৰোঁ আৰু বিচাৰোঁ গোটেই পৃথিৱীয়ে যাতে আমাৰ শিল্পকলাসমূহ চিনি পাওক ইয়াৰ বিশেষত্ববিলাক জানক তাৰবাবে আমি প্ৰদৰ্শন কৰিব বিচাৰোঁ